মই মানে যোৱাটো সপ্তাহত ফোন এটা কিনিলোঁ পোকো এম ফ'ৰ প্ৰ' তাৰপিছত মই ফোনটো লৈ আহিলোঁ এই আমাৰ ৰাওনাপাৰৰ বিমান ছইকীয়া দোকানৰ পৰা তাৰপিছত আনিলোঁ তাৰপিছত ফোনটো টিপিলোঁ তাৰপিছত চাৰ্জ দিবলৈ লৈছোঁ চাৰ্জ এডাল বেয়া

চাৰ্জাৰডাল নহ'ব চাৰ্জাৰডাল আগৰ পৰাই বেয়া হেনো এইডাল বোলে আকৌ নতুনকে ল'ব লাগিব বোলে তাৰপিছত মই চালোঁ চাৰ্জাৰডাল তেনেকে কাম নিদিয়ে তাৰপিছত গৈ পেলাই তাৰপিছত বোলো দেখুৱাওঁ মই বোলো ভাল মেকানিক এটাকে দেখুৱামগৈ মেকানিকো দেখুৱাবলে গ'লোঁ চাৰ্জাৰডাল বেলেগ ভাল কৰিব নোৱাৰে তাৰপিছত আকৌ নতুনকে এডাল ল'ব লাগিব তাৰপিছত মই বেলেগ এক্সট্ৰা চাৰ্জাৰডাল লৈ আহিলোঁ তাৰপিছত মই এতিয়া কি কম আৰু মই তাৰপিছত তেনেকেই চলাবলগীয়া হৈছে আপোনালোকৰ মানে কি ক'ব মানে নতুন ফোন চোন ল'লে চাব লাগে আও চাৰ্জাৰডাল এতিয়া মই টেষ্ট নকৰিলোঁ টেষ্ট নকৰাক কাৰণে এতিয়া মোৰ প্ৰব্লেম হৈছে আৰু চাৰ্জাৰডাল বেয়া হৈ থাকিলে এতিয়া নতুনকে ফোন ল'লে মানে চাব লাগে চাৰ্জাৰডাল ভাল আহিছে নাই লগত দিয়া বস্তুবোৰ ভাল আহিছে নাই মই ফোনটো ভাল নাই এইবোৰ আগতে টেষ্ট কৰি ল'ব লাগিছিলে কিন্তু মোৰ ভুল হ'ল মই টেষ্ট নকৰিলোঁ তাৰপিছত এতিয়া প্ৰব্লেম সেইটো হৈছে মানে চাৰ্জাৰডালৰ পৰা মানে কালিৰ পৰা চাৰ্জ দিব পৰাই নাই এই সেইটো প্ৰব্লেম হৈছে এতিয়া এতিয়া নতুনকে চাৰ্জ এডাল ল'বলগীয়া হৈছে আকৌ সেইডালে চাৰ্জ দিব লাগিব এতিয়া টেষ্ট কৰিব লাগিব সেইডাল তাৰপিছত মানে নতুনকে বস্তু এটা ল'লে এইবোৰ টেষ্ট কৰি আনিব লাগিছিলে মোৰ ভুল হ'ল সেইটো কৰিব লাগিব আকৌ